হয় আমাৰ ধৰ্মটোক আমি সকলোতকৈ মহান বুলি ভাবোঁ যেনেদৰে আন সকলোবোৰ মানুহে নিজৰ নিজৰ ধৰ্মক মহান বুলি ভাবে সকলোতকৈ ভাল বুলি ভাবে ঠিক তেনেদৰে ময়ো মোৰ ধৰ্মটোক ভাল বুলি মহান বুলি ভাবোঁ আৰু মোৰ ধৰ্মটো হৈছে হিন্দু ধৰ্ম আমাৰ নামঘৰত ভাগৱত পাঠ কৰে যেতিয়া ভাগৱত পাঠ কৰে তেতিয়া আমি ধূপ চাকি জ্বলাওঁ ঈশ্বৰক বিশ্বাস কৰোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আৰু আমাৰ নামঘৰত আমি শংকৰদেৱ আৰু মাধৱদেৱৰ গুণানুকীৰ্তন কৰা হয় সেই আৰু তেওঁলোকে আমাক বহুত অৱদান তেওঁলোকে আমাক দি থৈ গৈছে সেই অৱদানখিনিকো আমি বিশ্বাস কৰোঁ আমি শ্ৰদ্ধা কৰোঁ সেইবাবে আমি আমাৰ ধৰ্মগুৰুক আমি ভাল পাওঁ আৰু আমি সেই ধৰ্মটোক সকলোতকৈ মহান বুলি ভাবোঁ